অঁ কেনেকুৱা আপোনাৰ এই আপুনি কাপোৰ কানি চিলায় আছে নে মই এই হেৰিপৰা কৈছোঁ লখিমপুৰ লখিমপুৰ এই টাউনৰ পৰা মোৰ এই কাপোৰ দে কেইযোৰমান চিলাবলগীয়া আছিলে বিয়াৰ

কাপোৰ কেইযোৰ মানে দুযোৰ হেৰি এনেকুৱা পাটৰ মুগাৰ তাৰপৰা আৰু হেৰি কি কয় ৰুমাল দুখনমানো ওৱাৰ দুটামানো কৰি দিব লাগে তাৰ পৰা মেখেলা এই নৰ্মেল এনেকুৱা হেৰি মেখেলা পিন্ধা ৰাফ ইউজ কৰা সেনেকুৱাও লাগে আৰু হেৰি আপুনি কেনেকৈ ল'ব বাৰু কওকচোন অঁ

অঁ ফল্ছটো ভাল কাপোৰৰ ফল্ছে লগাই দিব পাৰিবিলাক অঁ অঁ অঁ ঠিকে আছে তেনেহ'লে মই কাপোৰ কেইযোৰ দিমগৈ আপুনি কৰি দিব দেই ৰুমালকেইখনো কৰি দিব এমবডাই

হ'ব তেনেহ'লে মই সিমান অঁ দামটো তেতিয়া আপুনি খাটাং কৰি দিব মই দি থৈ আহিমগৈ অঁ হ'ব তেনেহ'লে